হেল্ল' হয় অঁ হয় মই আপোনাৰ কথা ভাবি আছিলোঁ ভাবি থাকোঁতে আপুনি ফোনটো কৰিলে অঁ হয় কওকচোন হয় কি বাৰু কওকচোন অঁ হয় হয় মই তালৈ যাম বুলি ভাবিয়ে আছিলোঁ আপুনি কথাটো মনত পেলাই দিলে এতিয়া ভালেই হ'ল বাৰু কওকচোন কেতিয়া যাম বুলি ভাবিছে অঁ অহা ছানডে যাম বুলি ভাবিছে অঁ হয় ছানডে মই ফ্ৰী আছোঁ বাৰু যাব পাৰিম আৰু কোন কোন যাব বাৰু হয় হয় এনেই যোৱাৰ ব্যৱস্থাটো কেনেকৈ কৰিম বুলি ভাবিছে হয় হয় হয় হয় হয় হয় মই কিন্তু দৌলগোবিন্দ মন্দিৰ দেখা নাই বাৰু যাম বুলি ভাবি আছিলোঁ আপুনি আজি ফোনটো কৰিলে ভালেই হ'ল আপোনালোকৰ লগতে যোৱাই হ'ব দৌল মন্দিৰ চাই মেলি ওচৰতে আকৌ ঘূৰি আহি কিবা খোৱা বোৱা ব্যৱস্থা কৰিব পাৰি নেকি মন্দিৰ দৰ্শন কৰাৰ পিছত হয় হয় এনেই কিমানজনমান যাম বুলি ভাবিছে বাৰু অঁ তেৰজন আছে নহ্ খেতি অঁ ম মোৰ ওচৰৰ দুই এজন আছে মই ক'লে তেওঁলোক নাযাওঁ বুলি নকয় বাৰু অঁ ল'ব পাৰি নহ্ অঁ মানুহকেইজন মানে সম্পূৰ্ণ হ'লেহে আপোনাৰ ধৰক গাড়ী ভাড়া কিবা এটা কৰিবলৈ যাবলৈও ভাল লাগিব বা গাড়ীও সুবিধা কৰিব পাৰিব নহ্ এনেই পইচা পাতি কিমানকৈ ধৰিম বুলি ভাবিছে আপোনালোকে অঁ প্ৰতিজনৰ প্ৰতি নহ্ অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে অহা দেওবাৰে যাম বুলি ভাবিছে নহ্ অঁ অঁ অঁ অঁ অঁ অঁ ঠিকে আছে বাৰু তেতিয়াহ'লে মোৰ ফালৰ পৰাটো অঁ কওকচোন অঁ নহয় নহয় মন্দিৰলৈ যি যি যায় আৰু মন্দিৰলৈ গ'লে তাত যিখিনি কৰিব লাগে সেইখিনিতো সকলোৱে জানে আৰু কোনোবাই যদি মোৰ বাৰু তেনেকৈ কিবা আ আগবঢ়াই থোৱা কিবা নাই এনে চাকি আৰু কিবা হেৰি কৰি সেৱা কৰি আহিম বুলি ভাবিছোঁ অঁ অঁ এতিয়া মানুহ কিমান অঁ কওক নাই নাই আপোনাৰ ফালত আপুনি কিবা এটা ক'ব বিচাৰিছিলে কওক অঁ ভালো লাগিব হয় দিয়কচোন হয় হয় হয় অঁ আৰু কি অঁ মোৰতো মই দ অঁ অঁ হ'ব হ'ব হ'ব অঁ আছে হয় হয় ঠিক আছে হ'ব ঠিক আছে হ'ব দিয়ক